ডেংগুৰ পৰা বাচিব লগা হ'লে বাচিব লগা হ'লে আঁঠুৱা টানিব লাগিব আৰু কছুৱা কছুৱা ম'হ মৰা ধূপ এইগিলাখন লগাই পেলাই ধোৱা চোৱা কৰি তাৰপৰা ৰক্ষা কৰিব লাগিব